মোৰ মতে এজন সফল মাছ মাৰিবলৈ যোৱা ভ্ৰমণ অৰ্থাৎ এজন মানুহ অথাৎ মাছমৰীয়া মাছমৰীয়া ভ্ৰমণ কেনেকুৱা বহুত বিপদসংকুলো হয় কোনোবা সময়ত আমি উদযাপন কৰোঁ আৰু কোনোবা সময়ত আমি সেই ভ্ৰমণৰ তিক্ত অভিজ্ঞতা আছে আমি ভ্ৰমণৰ প্ৰথমে তিক্ত অভিজ্ঞতাৰ বিষয়ে ক'বলৈ ওলাইছোঁ যেতিয়া আমি ৰাতি মাছ মাৰো হাতত পঁচা লৈ ঠাণ্ডাৰ দিনত নদীত আমি মাছ মাৰিবলৈ যাওঁ তেতিয়া প্ৰচণ্ড শীত আৰু এই শীতত যেতিয়া সেই শীতৰ বতাহজাক আহে নদীৰ পাৰত মুকলি নদ নদী মুকলি নৈৰ পাৰ ইফালৰপৰা বতাহ সিফালৰপৰা বতাহ মাজতে এটা চাকি যিটো চাকি পোহৰত আমি মাছবোৰ দেখো আৰু পঁচৰাই খুঁচো এইটো সময়ত ইমান ঠাণ্ডা লাগে আৰু সেই ঠাণ্ডাক আওকাণ কৰি আমি আগবাঢ়ো আৰু তাৰ লগে লগে যিহেতু আমি নদীৰ কাষে কাষে বালিৰ কাষে কাষে সোঁতৰ বিপৰীতে উজাই উজাই গৈ থাকো কেতিয়াবা সেই উজাই উজাই গৈ থাকোতে আমি বহুত সমস্যৰ সন্মুখীন হওঁ বাঘ হাতী গড় ঠাণ্ডা দিনত যিহেতু ওলাই গতিকে এই সময়ত আমাৰ বহুত সমস্যাৰ সন্মুখীন হয় আমাৰ এটা ভয়ে খেদি থাকে কিজানি সেইসমূহৰ সন্মুখত যদি আমি ওলাওঁ তেনেহ'লে আমাৰ মৃত্যু হোৱাটো আমাৰ স্বাভাৱিক হৈ পৰে সেয়েহে আমি সেই সময়ত মাছ মাৰিবলৈ যাওঁতে বহুত বিপদসংকুল অৱস্থাৰে আগবাঢ়ি যাব লাগে প্ৰচণ্ড শীতক নেওচি বনৰীয়া জন্তু আক্ৰমণৰ ভয় বুকুত বান্ধি লৈ আমি মাছ মাৰিবলৈ যাওঁ আৰু যেতিয়া আমি বাৰিষা আমি মাছ মাৰিবলৈ যাওঁ তেতিয়া আৰু এটা ভয়ে খেদি থাকে কাৰণ আমি বাৰিষা ভৰ বৰিষা চাৰিওফালে পানী তাৰ মাজত কৰবাত এটা কুমলীয়া বালি চৰত আমি নাওখন বান্ধি লৈ জাল চাল আমি তাতে মাৰোঁ বা জাল পাতো বৰশী পাতো কিন্তু তেনে সময়তে হঠাৎ ঢৌ আহি যায় বতাহ ধুমুহা আহি যায় আৰু তাৰ মাজত যেতিয়া পানী বাঢ়ি আহি যায় তেতিয়া সেই চৈ লগোৱা নাওঁখনতে আমি জীৱন কটাব লগা হয় ঢৌৱে যদি কেতিয়াবা নাওখন বুৰাই দিয়ে মৃত্যু পৰ্যন্ত ভয় আছে গতিকে এই যোৱা মাছ মাৰিবলৈ যোৱা ভ্ৰম ভ্ৰমণ মুঠেই সহজসাধ্য নহয় ই তিক্ততাৰে ভৰা তাৰোপৰিও উদযাপনো কৰোঁ আমি যেতিয়া একেলগে মাছ মাৰিবলৈ যাওঁ তেতিয়া বহুত ভাল লাগে আমি সন্ধিয়া সময়ত আগতে যেতিয়া মাছ মাৰিবলৈ গৈছিলো তেতিয়া সন্ধিয়া হোৱাৰ আগে আগে গৰম যিহেতু বহুত গৰম আৰু নদীৰ পানীখিনি বহুত ঠাণ্ডা হৈ থাকে সেইহে আমি দুই তিনিটামান বজাতে নদীৰ নদীলৈ গুচি যাওঁ আৰু সেই বালিচৰবিলাক য'ত অকণমান অকণমান অৰ্থাৎ এহাত দুহাত ঝাৰু বন গজি থাকে কহুঁৱা থাকে সেই বনৰ মাজে মাজে আমি হাত খেপিয়াই খেপিয়াই মাছ ধৰো গাঁৱৰ বোৱাৰী সৰু ডাঙৰ আবাল বৃদ্ধ বনিতা সকলো যাওঁ সকলো গৈ আমি মাছ ধৰোঁগৈ এফালে পানীৰ চেঁচা ওপৰৰ গৰম আৰু আমি কিবা শীতল অনুভৱ

কিয়নো আমি যদি গাঁৱত বা ঘৰত থাকো তেনেহ'লে প্ৰচণ্ড ৰ'দ সেই ৰ'দৰ তাপত আমি থাকিবলৈ অলপ অসুবিধা হয় যিহেতু আমাৰ সেই সময়ত কাৰেণ্টো নাছিল গাঁৱত গতিকে কাৰেণ্ট থকা হ'লে বোলে আমি ফেনত থাকো আৰু গছ গছনি কোনোবা সময়ত বতাহ নিদিয়া হয় আৰু তেতিয়া আমি নদীলৈ গৈ সেই নদীৰ পানীতে আমি মাছ ধৰোঁ ফূৰ্তি কৰোঁ জঁপিয়াওঁ আৰু এনেদৰে সকলোৱে গীত গাওঁ গীত গাই মেলি আমি প্ৰত্যেকেই উপভোগ কৰোঁ মাছ পাওঁ সৰু সৰু কেতিয়াবা কাছৰো পাওঁ সৰু সৰু কাছ পোৱালিবিলাক সেয়া আমি হাত খেপিয়াই যাওঁতে তাত কাঠৰ দৰে পাওঁ দাঙি চাওঁ কাছ পোৱালি আৰু এনেকৈয়ো অভিজ্ঞতা আছে যে মাছ মাৰিবলৈ যাওঁতে সাপ হাতে ধৰি নৈত তাৰপৰা দৌৰি দৌৰি পলোৱা আৰু সেইখিনিক সকলোকে ভয় খুৱাই আমি আনন্দও উল্লাস কৰা এনেধৰণৰ অভিজ্ঞতা আছে আৰু মাছ মাৰিবলৈ যেতিয়া যাওঁ তেতিয়া আমি আৰু এটা উপভোগ কৰো খোৱা আমি বহুত ধুনীয়াকৈ সেই মাছখিনি মনৰ পচন্দৰে যি যিটো মাছ আমাৰ পচন্দ হয় খাবলৈ তৃপ্তিদায়ক হয় সেই মাছটো আমি ধৰি আনি বইল কৰি খাওঁ ভাজি খাওঁ বিভিন্ন ধৰণৰ তৰকাৰী স্বাদ আমি লৈ চাওঁ কোন ধৰণে বনালে ভাল হয় কোন ধৰণে বনালে বেয়া হয় কেনেকৈ খালে এই মাছটো ভাল হ'ব এনেকুৱা ধৰণৰ বিভিন্ন উপভোগ কৰোঁ তাৰোপৰিও আমি গাঁৱৰ ডেকাসকলে তেতিয়া পোন্ধৰটা বিছটা যাওঁ গৈ দুটা তিনিটা আমি বহা বনাই লওঁ আৰু বহা বনাই লৈ মাছ ধৰোঁ মাছ ধৰি আমি সেই বহাবোৰৰপৰা মাছ ধৰি খাওঁ মাছ ধৰি খাওঁ মানে চবেই ওলাই যাওঁ পঁচা জাল জালুকনী সকলোৱে লৈ যাওঁ পল' লৈ যাওঁ মাছ মাৰোঁ আৰু তাৰপৰা যি পাওঁ আনি সেই সেই তাত বহাগিটাত খাওঁ ৰাতি আনন্দ উপভোগ কৰোঁ ধুনীয়াকৈ এনেদৰে আমি উপভোগ কৰোঁ আৰু আমি এনেদৰে বহুত গান বহুত গান শ্লগান মানে কি আৰু নাৱৰীয়া গান মাছমৰা জালুৱাৰ মাছমৰীয়াৰ গান গাওঁ যেনে অ' মাছ মাৰিবলৈ ওলাইছোঁ যাৱ নেকি আমাৰ লগত যাৱ নেকি আমাৰ লগত অ' সোণ ঐ খাবলৈ পাবি দৰিকণা পুঠি ঘৰলৈ আনিবি বান্ধি বান্ধি মোৰ জান ঐ নৈৰ দৰে বৈ যাম অসীমলৈ ঐ নৈ দৰে বৈ যাম অসীমলৈ এনেদৰে গান গাওঁ কেতিয়াবা আমি এনেকৈয়ো গাওঁ ঐ আমাৰ নাও আগত যায় তহঁতৰ নাও পাছে পায় তহঁতৰ নাও পাছে পায় আগে গৈ মাছ মাৰি চাওঁ আমি ৰৌ বৰালি পাওঁ ৰৌ বৰালি বনাই খাওঁ তেতিয়াহে তহঁতক দেখা পাওঁ তেতিয়াহে তহঁতক দেখা পাওঁ আমি মাছ খোৱা দেখি ঐ ভাইহঁত চকু তেলেকা হৈ যায় ঐ